অসমীয়া ভাষাটোৱেই আমাৰ সংস্কৃতিৰ পৰিচয় আৰু গতিকে গতিকে অসমীয়া ভাষাটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব পাৰোঁ কিয়নো এই ভাষাটোৰ জৰিয়তে আমি আমাৰ সংস্কৃতিক জীয়াই ৰাখিব পাৰোঁ গতিকে ক'ব পাৰোঁ যে অসমীয়া ভাষাটোৱে আমাৰ সংস্কৃতিক প্ৰভাৱিত কৰিছে কিয়নো এই ভাষাটোৰ জৰিয়তে আমি আমাৰ ভাৱ আদান প্ৰদান কৰিব পাৰোঁ ভাৱ আদান প্ৰদান কৰাৰ লগে লগে আমি বিভিন্ন ব্য়ক্তিৰ আমাৰ আমাৰ থলুৱা ব্য়ক্তিসকলৰ সৈতে ভাৱ আদান প্ৰদান কৰাৰ জৰিয়তে আমি যথেষ্ট এটা নতুন অনুভূতি লাভ কৰোঁ যিটো বেলেগ ভাষাৰ জৰিয়তে পোৱা নাযায় লগতে আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক যিবোৰ যিবোৰ পৰম্পৰা চলি আহিছে সেই সকলোবোৰতে অসমীয়া ভাষাই এটা বিশেষ ভূমিকা গ্ৰহণ কৰে গতিকে ক'ব পাৰি যে অসমীয়া ভাষাটোৱে আমাৰ সংস্কৃতি সংস্কৃতি যথেষ্ট ধৰণে প্ৰভাৱিত কৰিছে আৰু ইয়াৰ জৰিয়তে আমি আমাৰ ভাষাটো জীয়াই ৰাখিব লাগিব তেনেহ'লে আমাৰ ভাষাটোক ভালদৰে জীয়াই ৰাখিলেহে আমি ভৱিষ্য়তে বিভিন্ন ধৰণৰ সংস্কৃতি তথা তেনেধৰণৰ পৰম্পৰা বজাই ৰাখিব পাৰিম গতিকে ক'ব পাৰি যে এই ভাষাটোৱে আমাক একগোট কৰি ৰাখিছে এই ভাষাটোৱে আমাক সকলোকে এখন মঞ্চ প্ৰদান কৰিছে য'ত আমি সকলোৰে লগত ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ গতিকে ক'ব পাৰোঁ যে অসমীয়া ভাষাটোৱে আমাৰ পৰিচায়ক গতিকে এই ভাষাটো জীয়াই ৰাখিবলৈ আমি যৎপৰেনাস্তি চেষ্টা কৰিব লাগে যাতে আৰু এই ভাষাটোৰ জৰিয়তে আমি অসমত থাকোঁতে অসমীয়া ভাষাটোৰ জৰিয়তে আমি যিকোনো ব্য়ক্তিৰ সৈতে মনৰ ভাৱ আদান প্ৰদান কৰোঁ আৰু অসমীয়া ভাষা যথেষ্ট পৰম্পৰা চলি চলি আহিছে গতিকে পৰম্পৰাসমূহ আমি আগুৱাই নিওঁ গতিকে ভাষাটোৱে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু আমাৰ সংস্কৃতি আৰু আমাৰ পৰিচয় প্ৰভাৱিত কৰিছে গতিকে এইদৰে আমাৰ সংস্কৃতি প্ৰভাৱিত কৰিছে অসমীয়া ভাষাটোৱে আৰু আমি আমাৰ ভাষাক লৈ গৌৰৱ অনুভৱ কৰোঁ